আগদিনাৰ আহি যোৱা খোৱা বস্তুৰ ভিতৰত বিশেষকৈ ভাত বাচি যায় আৰু সেই ভাত পিছদিনাখন আমি ফ্রাইড ৰাইচ হিচাপে বনাই ল'ব পাৰোঁ তাত আমি নৰ্মেল ভেজিটেবলছ দিব পাৰোঁ গাজৰ মটাৰ বিন্ছ এইবোৰ দি কিনে ধুনীয়াকৈ ফ্ৰাইড ৰাইচ বনাব পাৰোঁ এইটো খাবলৈ বহুত টেষ্টি হয় আৰু তাৰ বাহিৰেও যিটো ৰাতি দাইল থাকি যায় সেই দাইলৰ পৰা আমি বিশেষ এটা চাটনি বুলি ক'ব পাৰি সেইটো আমি বনাব পাৰোঁ দাইলটো মুচু মুচু মুচুৰি দাইলটো শুকুৱাই লৈ পোৰা শুকুৱাই মেলি ঠিক ডাঠ কৰি লৈ মেলি শুকান কৰি লৈ পূৰা সেই দাইলখিনিত পিঁয়াজ জলকীয়া মিঠাতেল অকণমান নেমু এনেকৈ চেপি কিনে এটা চাটনি বনাব পাৰি সেইটো খাবলৈও বহুত ধুনীয়া হয়